ছাৰ আপুনি ডিম্পু বৰুৱাক চিনি পাই নেকি হয় হয় অসমৰে হয় জনপ্ৰিয় ইউটিউবাৰ ত' ত' তেখেতৰ মানে এটা কনচাৰ্ট আছে ত' সেই কনচাৰ্টৰ কাৰণে আপোনাৰ ওচৰত কিবা চান্দা লাগিছিল আপুনি কি পাৰিবনে দিব আমাৰ গাঁৱত তাৰ মানে এটা কনচাৰ্ট বনাব কনচাৰ্ট ষ্টাৰ্ট কৰিম বুলি ভাবিছো তেখেতক আমন্ত্ৰণ কৰিম ত' অ' মানে তেখেতক মাতিম আমি মাতি কেনে এটা কনচাৰ্ট কৰিম ত' আপুনি অলপ কিবা দি আমাক সহায় কৰিলে ভাল আছিল কিন্তু আপ অহা মাহত জানুৱাৰী মাহত মানে আমি প্ৰ'গ্ৰামটো ষ্টাৰ্ট কৰিম বুলি ভাবিছো ত' তাৰ বাবে আমি যা যোগাৰ চলাই আছোঁ ত' আমি তেখেতৰ ওচৰত গৈছিলো তেখেতে আমাক সময় দিব বুলি কৈছে ত' সেইকাৰণে মানে ভাবিছো যে আপোনাক এবাৰ কৈ লওঁ আচ্ছা আচ্ছা ঠিক আছে দিয়ক হ'লে